নমস্কাৰ দাদা হয় এয়া গগৈ হোটেলত লাগিছে হয় হয় হয় মই আচলতে অভিযোগ এটা লৈহে ফোন কৰিছিলোঁ অঁ বেয়া নেপাব কিছু সময় আগতে আপোনালোকৰ হোটেলৰ পৰা মই কিছু খাদ্য বস্তু অৰ্ডাৰ দিছিলোঁ হয় সেয়া ক্ষন্তেক সময়ৰ আগতে মোৰ হাতত পৰিলহি এজন ল'ৰাই মোক দি থৈ গ'লহি হয় হয় আপোনলোকৰ হোটেলৰে হয়তো হয় কিন্তু যেতিয়া সেই খাদ্য বস্তুখিনি খাবৰ বাবে মই খুলিলোঁ পেকেটটো তেতিয়া দেখা পালোঁ যে খাদ্য বস্তুখিনি যেন এনেকুৱা লাগিল পঁচি গৈছে বস্তু পঁচি যোৱা দুই তিনিদিনমান থৈ দিয়া পিছত যি ধৰণৰ হৈ যায় খাদ্যবস্তুবোৰ তেনেকুৱা হৈ পৰিছে আৰু মই খাই চোৱা নাই বাৰু কিন্তু দেখিয়ে মই অনুভৱ কৰিছোঁ সেয়া খালে মোৰ কি হ'ল হয় হয়তো মোৰ বেমাৰ হ'ল হয় হয়তো মই বমিও কৰিলোঁ হয় নাজানো আপোনালোকৰ আগতে আচলতে মোৰ এক অনুৰোধহে যে যাতে আপোনালোকে যেতিয়া কাৰোবাৰ বাবে খোৱা বস্তু নিৰ্মাণ কৰে তেতিয়া কিছু লক্ষ্য ৰাখে তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি বা কাৰণ তেওঁলোকৰ স্বাস্থ্যৰ লগতে আপোনলোকৰ হোটেলৰো বহুত কথা থাকে সেই ব্যক্তিজন যাৰ যালৈ আপোনালোকে সেই খাদ্যবস্তুখিনি পঠাইছে বা যাক খাবলৈ দিছে তেওঁলোকে ভাল পালেহে পিছৰবাৰলৈ আপোনলোকৰ হোটেলৰ পৰা অৰ্ডাৰ দিব বা আপোনালোকৰ হোটেলত আহি খাবহি গতিকে সেই সেই কথাটো যেন সদাই লক্ষ্য ৰাখে এয়াই আপোনালোকৰ আগত মোৰ অনুৰোধ ধন্যবাদ দাদা বেয়া নাপাব মই কল ফোনটো কৰাৰ বাবে